হয় তেনেকুৱা এখন কিতাপ পঢ়িছোঁ যিখনে সঁচাকৈ চিন্তাৰ পথ দেখুৱাই সেইখন হৈছে জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামনি ৰয়চম গোস্বামী বাইদেউৰ নীলকণ্ঠী ব্ৰজ এইখন কিতাপে মোৰ মনলৈ ধাৰণা আনিছিল এইখন মামনি ৰয়চম গোস্বামী বাইদেউৰ তেওঁ যি সুদীৰ্ঘ কাল বৃন্দাবনত বাস কৰিছিল সেই বৃন্দাবনৰ পৰা পোৱা তেওঁ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ ওপৰতে ৰচনা কৰা এখন উপন্যাস এইখন তেখেতৰ দ্বিতীয় উপন্যাস

তুলনামূলকভাৱে এইখন এখন ক্ষুদ্ৰ উপন্যাস যদিও উপন্যাসখন কেইবাটাও দিশৰ পৰা বৈশিষ্ট্যপূৰ্ণ উপন্যাসখনৰ কাহিনী গ্ৰন্থন বৰ কৌশলপূৰ্ণ আৰু হৃদয়গ্ৰাহী ব্ৰজধামৰ পটভূমিত ৰচনা কৰা এইখন প্ৰথম অসমীয়া উপন্যাস উপন্যাসখনত ব্ৰজধামৰ জীৱনধাৰাৰ কদৰ্য দিশবোৰ তুলি ধৰা বাবে তাৰ পৱিত্ৰতাক সন্দেহ কৰা হৈছে অঁ ব্ৰজাৱলী ৰামেস্বামীৰ মুখত শুনা বৰ্ণনা আৰু বৃন্দাবনত বাস কৰা দুই এজন লোকৰ বাস্তৱ জীৱনৰ দুই এটা টুকুৰাক অৱলম্বন হিচাপে লৈ উপন্যাসখনৰ কোনো কোনো চৰিত্ৰ গঢ়ি তুলা হৈছে যদিও সৰহভাগ চৰিত্ৰই কল্পনাৰ ওপৰত প্ৰতিষ্ঠিত বুলি কোৱা হৈছে মই কিতাপ পঢ়াৰ এনেকুৱা ক্লাবত কোনো যোগদান কৰা নাই মই ঘৰতেই অলপ কিতাপ মই পঢ়া শুনা কৰোঁ তেনেকৈয়ে আৰু কিতাপখিনি এনেকুৱা ধৰণৰ উপন্যাস পঢ়ি ভাল পাওঁ গল্প উপন্যাস এনেকৈ পঢ়ি ভাল পাওঁ কিন্তু কোনো কিতাপ পঢ়া ক্লাবত যোগদান কৰা নাই